হেল্ল' ভোগজৰা ৰেষ্টুৰেণ্ট মই জ্যোতিস্মৃতা দত্তই ক'লোঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা এটা ফুড অৰ্ডাৰ কৰিছিলোঁ তাত আছিল বাটাৰ চিকেন বাটাৰ নান আৰু আছিল বিৰিয়ানী কিন্তু সেইখিনি মই প্ৰথমতে অনলাইন পে'মেণ্ট কৰি দিয়া হৈছিল কিন্তু সময়মতে আহি ডেলিভাৰী মোৰ ঘৰত পোৱাহি নাই আৰু যেতিয়া মই চেক কৰোঁ তেতিয়া দেখাই যে অলৰেডী ডেলিভাৰড দুখৰ কথাটো হ'ল যে এতিয়ালৈকে আমাৰ ঘৰৰ কোনো মানুহে আপোনালোকৰ ফুডখিনি ৰে গ্ৰহণ কৰা নাই মানে সেইখিনি একচেপ্ট কৰা নাই সেই সময় অনুসৰি আপোনালোকৰ এপটোত মানে যিটো অনলাইন এপ সেই অনলাইন এপটোত সেইখিনি ডেলিভাৰড দেখাইছে যিহেতু আমাৰ ঘৰৰ কোনো মানুহে একচেপ্ট কৰা নাই আৰু আপোনালোকৰ মানুহক আমি লগ পোৱা নাই আৰু কোনো ধৰণৰ ফোনো অহা নাছিল গতিকে সেইখিনি যিহেতু আমি একচেপ্ট কৰা নাই বা সেই ফুডখিনি আমি সময়মতে পোৱা নাই গতিকে তাৰ বিষয়ে আপোনালোকে সেই বিষয়টোত আপোনালোকে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰথমতেই মই অনুৰোধ জনাইছোঁ দ্বিতীয় কথাটো হ'ল যে মানুহ এজ এ গ্ৰাহক মইতো গ্ৰাহক গ্ৰাহকজনে ফুডখিনি অৰ্ডাৰ কেতিয়া দিয়ে যেতিয়া প্ৰয়োজন অনুসৰি দিয়ে গতিকে আপোনালোকৰ সৰু এটা মিছটেকেনছৰ বাবে বা ভুলৰ কাৰণে গ্ৰাহকে যাতে এনে ধৰণে চাফাৰ কৰিব লগা নহয় তাৰ কাৰণে খেয়াল ৰাখিব বুলি ভাবিছোঁ প্ৰথম কথা দ্বিতীয় কথা আপোনালোকে যিহেতু মই ফুডখিনি নাপালো তাৰ কাৰণে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক কাৰণ দেখিছে যে মই ইতিমধ্যেই বিলটো পে' কৰিছোঁ বিল পে' কৰাৰ পিছতো সময়মতে আহি যেতিয়া মই ফুডখিনি নাপাওঁ অৱিয়াছলি মোৰ প্ৰব্লেম হৈছে গতিকে আপুনি পব প্ৰ'ব্লেমখিনিৰ ওপৰত কনচাৰ্ণ কৰি তাৰ এটা সু ব্যৱস্থা লওক হয় পইচাটো ৰিফাণ্ড কৰক নহ'লে ফুডখিনি পুনৰ দিয়াৰ ব্যৱস্থা কৰক তাৰ বাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ